অঁ মাটি মানে তোমাৰ কি হেৰি কৰিবা নে কি নামজাৰি কৰিবা নে কি অঁ ক'ত আছিলে মাটি গাঁও ঘৰৰ ক'ত আছিলে তোমাৰ সোলালত অঁ সোলালত তোমাৰ হেৰি এতিয়া মাটিকণ কাৰ নামত আছে

মানে পাপা নামৰ পৰা তোমাৰ নামলৈ উঠাবানে কি অঁ পাপা জীয়াই আছেনে ঢুকালে অঁ জীয়াই তেনে থাকিলে তেনেহ'লে বেলেগ কথা বাৰু তেতিয়া বাৰু ইমান ডকুমেণ্টছ নালাগে বাৰু মাটিকণ তোমালোকৰ ক'ত আছে ঘৰৰ ওচৰতে নে কি সোলালত নহ্ কোনডোখৰত বাৰু এনেই ফিল্ডখনৰ ওচৰত নি ফিল্ডখনৰ ওচৰতনি

হয় হয় অঁ হয় হয়

অঁ তোমাৰ প পটাৰ পট

অঁ ঠিক আছে বাৰু মই এতিয়া ঘৰত নাই বাৰু মই ঘৰত যামহে তুমি এটা কাম কৰিবা ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড সব তোমাৰ ক্লিয়াৰ আছে নহয় অঁ আধাৰ কাৰ্ডৰ সৈতে তোমাৰ লিংক কৰি থোৱা আছেনে ফোন নাম্বাৰ অঁ ঠিক আছে তোমাৰ এটা কাম কৰিবা তুমি অ অনলাইনটো কৰিলানে বসুন্ধৰা অনলাইন কৰিলা নহ্ অঁ অঁ তোমাৰ পটা মাটি যদি বাৰু সেইটো হ'লেও তুমি এটা কাম কৰিবা তুমি কাইলৈ আহিবা মৌজাদাৰ অফিচটোতো চিনি পোৱাই নহয় মৌজাদাৰ মোৰ এই মই মই য'ত বহোঁ নহ্ মই বহো তোমাৰ এইকণত হেৰিয়ত আকৌ এই আপোনাৰ তোমাৰ মানে আজাদৰ যোনখন হেৰি ক'লে যে তোমাৰ এই মাধ্যমিক তোমাৰ স্কুলখন যে অঁ মাধ্য়মিক স্কুলখনৰ তোমাৰ ছাইডতে তুমি সেউজীয়া ঘৰটো দেখা নাই জানো অঁ অঁ তাতে তুমি আহিবা মই তোমাক অঁ তাত আছিলে তাত আছিলে অঁ তাত সেইটো মই ভাড়া আছিলে অঁ তুমি এটা তুমি আহিবা ৰাতিপুৱা মই তুমি দছটামান বজাত গুচি আহিবা মই পিছবেলা নাথাকো কাইলৈ বাৰটা বজাৰ আগৰ গুচি আহিবা দেই তুমি আধাৰ কাৰ্ড পান কাৰ্ড তোমাৰ এই হেৰি আধাৰ কাৰ্ড পান কাৰ্ড তোমাৰ দেউতাৰ যোনটো হেৰি দেউতাৰ নামত যোনটো নামজাৰি আছে নহ্ সেইখন আৰু তুমি খাজানা ৰিছিপ্ট এখন লৈ আনিবা তোমালোকৰ খাজানা ক্লিয়াৰ আছে নহয় ছৌবিছৰ অঁ খাজানাৰ ৰিচিপ্টখন লৈ আনিবা তাৰপিছত তমি ফটোতো এনেও ফটোতো হৈ যাব ফটো চাৰি কপিমান লাগিব বাকী তুমি ফোনত বাৰু সিমান পাতিবলগীয়া ফোনত বাৰু সিমান নহয়গা তুমি মই কোৱাখিনি লৈ আনিবা আৰু তুমি এটা কাম কৰিবা গাঁওবুঢ়াৰ এখন তোমাৰ হেৰি দিয়ে গাঁওবুঢ়া ওচৰত তুমি গৈ ক'লেগৈ হ'ল যে মই মাটি এটা এনেকৈ মাটি অকণ উঠাম আপোনাৰ হেৰি ম মোক এখন গাঁওবুঢ়াই এখন লিখি লিখা দিব তুমি ক'লেই হ'ল আৰু অঁ সেইখন লৈ তুমি কাইলৈ ৰাতিপুৱা দছটা বজাত গুচি আহিবা আমাৰ ঘৰলৈ গুচি আহিলা অঁ গুচি আহিবা অঁ ফোন মাৰিলেও মাৰিবা নামাৰিলেও তুমি ডাৰেক্ট দছটা বজাত পোৱাকৈ গুচি আহিলেই হ'ল গুচি আহিলেই হ'ল ঠিক আছে দিয়া হ'ব